হেল্ল মই ডগাপাৰাৰ পৰা প্ৰণালী ডেকাই কৈছিলোঁ মোক এখন গাড়ী লাগিছিল তাৰমানে জীপ হ'লে ভাল হয় আঠজনমান মানুহ যাম আমি হাজো মন্দিৰত যাম গাড়ীখন ৰাতিপুৱা বুক কৰি দিব পাৰিব নেকি মানে বাচ্ছাও আছে গাড়ীখন ভাল হ'লে অলপ বেছি সুবিধা হয় আপুনি মোক জনাই দিব যদি বুক কৰিব পাৰে